হেল্ল' হয় এইটো মহেন্দ্ৰ ফাইনেঞ্চ হয়নে মই কাইলৈ আপোনালোকৰ তাৰ পৰা গাড়ী এখন ল'ম বুলি ভাবিছিলোঁ মই মিশ্যন চাৰিআলি তিনিসুঁতিৰ পৰা ব'লেৰো এখন ল'ম বুলি ভাবিছিলোঁ ডাউনপে'মেণ্ট এনেই পে'মেণ্টটো কিমান হ'ব হয় নথি পত্ৰ মোৰ বিছ বছৰ মোৰ নামতে ল'ম কি কি নথি পত্ৰ লাগিব হয় হয়

ঠিক আছে মই এঘাৰটা চাৰে এঘাৰটা মানত পোৱাকৈ যাম মোৰ নাম পৰিণীতা ভূঞা ঠিক আছে অঁ হ'ব দিয়ক